হয় কওক কোনে কৈছে হয় হয় হয় কওকচোন হয় কওকচোন অ' পাৰিম কেতিয়া আয়োজন কৰিছে ক'ব কেই তাৰিখে

হয় হয় ঠিকে অ' অ'